দাদা আপোনাৰ ভাড়া কিমান হ'ল বাৰু অঁ ডেৰশ টকা হ'ল কিন্তু মোৰ হাতত আপোনাক দিব পৰাকৈ এতিয়া কেচ পইচা নাই নহয় মই আপোনাক অনলাইন পে' যোগেদি পইচাটো পঠাব পাৰিম কিন্তু আপোনাৰ অনলাইন পে' যোগেদি ল'ব পৰাকৈ সুবিধা আছে নাই বাৰু আপোনাৰ ফোনপে' গুগল পে' বা পে'টিএম যিকোনো আছে যদি মোক দিয়কচোন যদি নাই আপোনাৰ স্কেনাৰখন দিয়ক যদি স্কেনাৰখনো নাই তেনেহ'লে আপোনাৰ একাউন্ট নাম্বাৰটোকে দিয়ক মই আপোনাৰ একাউন্টতে পইচাটো পঠাই দিওঁ